আগৰ মানুহবোৰে খেতি বাতি কৰি হাল বায় আমিও ভাল পাইছিলোঁ আমিও বহুত কষ্ট কৰি খেতি বাতি কৰিছিলোঁ এতিয়া বয়স অনুসাৰে আমি কৰিব নোৱাৰোঁ এতিয়া যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে খেতি বাতি কৰিবলৈ এলাহ কৰে নকৰে চাকৰী ক্ষেত্ৰত গুৰুত্ব দিয়ে সিহঁতে চাকৰীৰ কাৰণে কিন্তু আমাৰ খেতি বাতি নকৰিলে পথাৰখন আমাৰ শুৱনি সৌন্দৰ্য ভৰি নপৰে এতিয়া ল'ৰা ছোৱালীক পৰামৰ্শ দিলেও খেতি বাতি কৰিবলৈ এলাহ কৰে এতিয়া আমি কওঁ তোমালোকে খেতিও কৰিবা চাকৰিও ক্ষেত্ৰটো তোমালোকে চাকৰীৰ ক্ষেত্ৰটো তোমালোকে যোগাযোগ কৰি থাকা কিন্তু খে খেতিটো কৰিব লাগে খেতি কৰিলেহে আমাৰ মানুহবোৰৰ আৰু সকলোৰে মানে হেৰি স্বাস্থ্য বা ধৰা পথাৰখনৰ সৌন্দৰ্যটো বাঢ়ে খেতি নকৰিলে মানুহে খোৱা বোৱা কিছুমান বঞ্চিত হয় আজিকালি চাউল ধানৰ দাম কিমান হৈ পৰিছে ল'ৰা ছোৱালীক বুজাওঁ খেতি কৰিব লাগে খেতি কৰিলেহে আমাৰ পথাৰখন শুৱনি হৈ পৰিব পথাৰখন যদি আমাৰ সোণালীৰে ধানেৰে উপচি নপৰে আমাৰ খেতি খেতি নকৰিলে ল'ৰা ছোৱালীবোৰে বুজালেও মানে বুজি নাপায় খেতি কৰিব লাগে খেতি কৰিলেহে আমাৰ পথাৰখন ধুনীয়া হৈ পৰে তাৰপিছত তেনেকৈ মানে ল'ৰা ছোৱালীক পৰামৰ্শ দিওঁ তেওঁলোকে বুজি নাপায় খালি চাকৰীৰ ধাণ্ডা কৰে এতিয়া ল'ৰা ছোৱালীবোৰে আগৰ মানুহবোৰে বহুত খেতি কৰিলে আমি ইমান কৰিলো আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া খেতি কৰিবলৈ এলাহ কৰে